এই আছো দিয়ক আপোনাৰ হয় হয় বাকী পৰিয়াল ভালে আছে আমিও আছো দিয়ক আৰু কিবা কিবিকে অঁ কেনেকুৱা বা কওকচোন

হয় হয় তাত অঁ কেনেকৈ যাব আপুনি হেৰি গাড়ী চাড়ী কিবা ধৰিছেনে হয় হয় অঁ তাত এনেই কিবা অন্য প্ৰ'গ্ৰেম চলিব নেকি

হয় হয়

হয় বাৰু এতিয়া মই একো নকওঁ বাৰু মন্দিৰলৈ মানে নাযাওঁ বুলি ক'ব নাপায় মোৰ অকণমান অসুবিধা আছে তথাপি বাৰু মই চেষ্টা কৰিম দিয়ক মই খবৰটো দিম আপোনাক আৰু কেনেকৈ কি কৰিম অঁ গাড়ী কেনেকুৱা গাড়ী ধৰিছে হয় হয় বাৰু এতিয়া এতিয়া মই হেৰি নকওঁ মই মই নিজে খবৰটো দিম আপোনাক